হেল্ল' ছাৰ অঁ ছাৰ মই হেৰি আপোনাৰ বেবেজিয়াৰ পৰা কৈছিলোঁ আপোনাৰ এই ইষ্টেটেতত মই মানে আপোনাৰ এই ক্ৰিকেট খেলৰ ষ্টেডিয়ামত মই এডমিচনটো লৈছো নহয় ছাৰ এতিয়া মই কেনেকৈ কি প্ৰক্ৰিয়াৰে আগবাঢ়িম আপোনাক লগ পোৱা হোৱা নাই এতিয়া লগৰখিনিয়ে আপোনাৰ নম্বৰটো দিছে কৈছে ছাৰৰ লগত কথা পাতি ল' ছাৰে আমাক ট্ৰেইনিং ছাৰ আপুনিয়ে গতিকে আপোনাৰ লগত কথা পাতিব দিলে এতিয়া কেইটা বজাৰ পৰা হ'ব প্ৰেক্টিছ আৰম্ভ কি কৰিব লাগিব কি লাগিবনে নালাগে সেইখিনি কওকচোন অঁ হয় হয় হয়

হয় হয় ছাৰ হয় ছাৰ হয় ছাৰ ঠিক আছে ঠিক আছে হ'ব ছাৰ হ'ব আপোনাৰ এতিয়া মই তেওঁক লগ কৰিলেইটো হৈ যাব ঠিক আছে ৰূপক দাক মই তেতিয়াহ'লে লগ কৰিম আপোনাৰ কীটটো মইটো কীটটো কিনিছোৱে বাৰু বেটপাতে কিনিছোঁ বেটটো পে'ডযোৰ কিনিছোঁ হেলমেটটো কিনি লৈছোঁ বাৰু বৰ্তমান অঁ ঠিক আছে ঠিক আছে নাই মোৰ নিজাববীয়াকৈ লাগিবই যে সেইটো কাৰণে মই কিনিয়েই ল'লো মানে ঠিক আছে তেতিয়াহ'লে মই এই কাইলৈৈ মানে গৈ পেলাই ছাৰক লগ কৰিম দিয়ক ৰাখিছোঁ ছাৰ ঠিক আছে